প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে আমাৰ জীৱনত বহুত বেলেগ ধৰণে আমাৰ প্ৰভাৱ পেলাইছে কাৰণ আগতেতো চিঠি পত্ৰহে আছিলে ইমান টেলিফোনৰ যুগত নাছিলে তেতিয়া কাৰোবাৰ বিয়া বা কোনোবা মানুহ এজন ঢুকালে সকাম পাতিবলৈ হ'লে চিঠি এখন লিখি ডাকঘৰত দিয়েগৈ ডাকঘৰৰ পৰা আকৌ পিয়নে নি সেই মা মানুহঘৰত দিয়েগৈ মানে এই বহুত দেৰিয়ে হৈ যায়গৈ কিন্তু আজিকালি সেইটো নহয় আজিকালি ক কিবা এটা কথা ক'বলৈ বাতৰি দিবলৈ এক ছেকেণ্ড নেলাগে ক'ৰবাত কিবা এটা হ'ল ডাইৰেক্ট ফোনটো কৰা আৰু কৈ দিয়া আজিকলই ইণ্টাৰনেটত ইমানে সুবিধা হৈছে যে আপুনি ঘৰতে বহি বিৱ সকলো বস্তু ব্যৱহাৰ ক চাব পাৰে কৰিব পাৰে কিন্তু প্ৰযুক্তিবিদ্যাৰ বিষয়ে কি হৈছে মানে এতিয়া আমি ক'ৰবালৈ যাবলৈ হ'লে টিকেটত সেই টিকেট কাউণ্টাৰত লাইন পাতি থাকিব নালাগে আমি জাষ্ট মোবাইলটো উলিয়ালোঁ এপ্ছ আছে এপ্ছটো উলিয়াই তাত বুকিং কৰিলোঁ বাছ হৈ গ'ল মাত্ৰ তাত গৈ নিৰ্দিষ্ট জেগাত গৈ গাড়ীত উঠিলেই হয়গৈ তাতে আৰু হৈছে হোটেল হোটেলত আমি এতিয়া ক'ৰবালৈ যাবলৈ এতিয়া কাৰোবাক সুধিব নেলাগে বা আমুক হোটেলখন কেনেকুৱা ভাল বেয়া কিমান কি সুবিধা আছে ক'ত কেনেকুৱা ঠাই সেইটো আমি ক'ব নেলাগে তাত আমি জাষ্ট মোবাইলত উলিয়ালোঁ হোটেলৰ নাম চালোঁ নাম ছাৰ্চ কৰি চাই তাত কেনকা ধৰণৰ কি ধৰণৰ গোটেইখিনি তাত সুবিধাবোৰ কি আছে কেনেকুৱা ঠাইত আছে কি আছে তাত কি কি সুবিধা আছে আমি তাত বিচৰা সকলো ধৰণৰ আমি সুবিধা পাওঁ বেংকিং বেংকিঙত গৈ বেংকত আমি কি হয় তাতো পইচা আজিকালি এই ধৰক কাৰেণ্টৰ বিলেই হওক বা পইচা কিবা এটা থ'বলৈও তাত আমি নিজে কাউণ্টাৰত গৈ ৰখি থিয় হৈ থাকিবগৈ নালাগে তাত আপুনি মোবাইল উলিয়ালে বেংক এপ্ছ বেংকৰ উল্ মোবাইল উলিয়াই তাতে আপুনি একাউণ্টত পইচা ভৰালে বেংকৰ একাউণ্টত বছ হৈ গ'ল ইমান আৰু পিটিকি থাকিব তাত গৈ ৰখি লাইন পাতি দিনৰ দিনটো থিয় হৈ থাকিব নালাগে আজিকালি ইমানেই সুবিধা হৈছে যে বজাৰত বজাৰৰ যিকোনো বস্তু কিনিবলৈ আজিকালি বজাৰলৈও যাব নালাগে আপুনি ফ্লিপকাৰ্ট এমাজনত অৰ্ডাৰ দিয়ক আহি ছেলমেন আহি ঘৰত আহি দি থৈ যাবহি ইমানেই সুবিধা হৈছে যিকোনো বস্তুৱে আপুনি চাওক কাৰেণ্টৰ বিল হওক কিবা বস্তু কিনাই হওক ঘৰৰ কিবা সজোৱা বস্তুৱে হওক সেইবোৰ আমি চব বস্তু আজিকালি মোবাইলত চায়েই আমি ল'ব পাৰোঁ বহুত সুবিধা হয় আজিকালি ইণ্টাৰনেটৰ যোগে